মই বীমা কভাৰেজত সুখী কিয়নো আমাৰ অঞ্চলৰ যি চিকিৎসালয়সমূহত বীমাৰ আচনি আছে সেই আচনিৰ জড়িয়তে আমাৰ অঞ্চলৰ বহু লোক উপকৃত হৈছে তাত অটল অমৃত কাৰ্ড আৰু তেনেদৰে আয়ুসমান কাৰ্ড এইসমূহ কাৰ্ড তেওঁলোকে পাইছে আৰু বিভিন্ন বেমাৰ যেনেদৰে কেঞ্চাৰৰ পৰা আদি কৰি ডাঙৰ ডাঙৰ বেমাৰত তেওঁলোকে সেই বীমাৰ পৰা ধন সংগ্ৰহ কৰিব পাৰিছে আৰু চিকিৎসালয় সমূহত এই বীমা প্ৰক্ৰিয়া চিকিৎসালয়ৰ পৰিচালনা সমিতিয়ে চোৱা চিতা কৰে এই প্ৰক্ৰিয়াটো অতু সুচল বুলি আমি ভাবিছো যিহেতুকে একোজন দুখীয়া মানুহ একোটি দুখীয়া পৰিয়ালৰ যি বি পি এল কাৰ্ড থাকে সেই বি পি এল মানুহখিনিয়ে নিজে চলিবলৈ উপায়হীন গতিকে সেই বি পি এল পৰিয়ালটোৱে যদি এটা সন্তানক এই বীমাৰ জড়িয়তে দুৰাৰোগ্য এটি অসুখ বা এটি বেমাৰৰ পৰা আৰোগ্য কৰিব পাৰে আজি স্থানীয় মেডিকেলত ভাল নোহোৱা এটি শিশু এটি ৰোগ আজি তেখেতসকলৰ এই আচলিৰ জড়িয়তে দূৰণিত দিল্লী কলিকতা মুম্বাই এইবিলাকত যদি আৰোগ্য কৰি আনিব পাৰে তেনেহ'লে আমি এই বীমা আচনিৰ জড়িয়তে সুখী নহয় বুলি ক'ব নোৱাৰো আমি অতিকৈ সুখী আমাৰ পৰিয়ালটিয়ে যদিও এই আঁচনিৰ এতিয়ালৈকে একো সুবিধা পোৱা নাই তথাপিও মোৰ এজন দেওৰ আছিল তেই কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ তেওঁ মুম্বাই হেন জেগাত এই আচনিৰ জৰিয়তে আৰোগ্য হৈ আহিলে গতিকে আমি অতি সুখী যদি এটি বীমাৰ জৰিয়তে মানুহৰ ইমান ৰোগৰ চিকিৎসা কৰিব পাৰি আৰু মৃত্যুৰ মুখৰ পৰা হাত সাৰিব পাৰি তেনে বীমাক লৈ আমি দুখি বুলি কেতিয়াও ক'ব নোৱাৰোঁ এই প্ৰক্ৰিয়াটো অতি সুচল যিহে আমাৰ সকলোলোকে বি পি এল কাৰ্ড থকা বা দুখীয়া পৰিয়ালৰ সকলো লোকেই এটা সময়ত উপকৃত হ'ব বুলি আমি ভাবিছোঁ গতিকে আমি এই আঁচনি বা বীমা কভাৰেজত সুখী